গীত গোৱাৰ ক্ষেত্ৰত ক'বলৈ গলে মোৰ তেনেকুৱা কোনো আনুষ্ঠানিক শিক্ষা মই এতিয়ালৈকে গ্ৰহণ কৰা নাই মোৰ মানে নিজৰ ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে অহা যোৱা বা টকা পইচাৰ অভাৱত মই সিমানখিনিলৈ শিকিব নোৱাৰিলোঁ কিন্তু মোৰ গুৰু মোৰ জেঠাই তেখেত এগৰাকী ভাল সংগীত শিল্পী আৰু তেওঁৰ গুৱাহাটীত গানৰ স্কুলো আছে গতিকে তেওঁৰ পৰাই মই মোৰ গানৰ তেওঁক মই মোৰ গীতৰ গানৰ শিক্ষক হিচাপে মই ধৰিব পাৰোঁ কাৰণ তেওঁৱে মোক প্ৰথমে শিকাইছিল গানৰ বিষয়ে গান কেনেকৈ গাব লাগে স্কেলবোৰৰ কথা গানৰ গতিকে হয় এ এজন শিক্ষকৰ গুৰুৰ অবিহনে শিক্ষাটো আধৰুৱা হৈ থাকে যোনটো মই এতিয়া সেইটো মই ভাবোঁ যে মই যদি কাৰোবাৰ তাত শিকিলোঁ হয় সৰুৰ পৰা তেতিয়া ছাগে মই আৰু বেছিকৈ এতিয়া আৰু বেছি ভাল প্ৰদৰ্শন কৰিব পাৰিলোঁ হয় যোনটোত মই থমকি গ'লোঁ কিয়নো জেঠাইৰ পৰাও সদায় শিকাটো সম্ভৱ নাছিল কাৰণ জেঠাই থাকে গুৱাহাটীত আৰু মোৰ ঘৰ নগাওঁত গতিকে এগৰাকী আনুষ্ঠানিক শিক্ষকৰ প্ৰয়োজন যাৰ পৰা আমি গান শিকিব পাৰোঁ আৰু সেইটো যাৰ গানৰ প্ৰতি ৰাপ আছে তেওঁলোকে সেই বিষয়টোত অলপমান মন দিয়া উচিত যে নিজেই ঘৰতেই প্ৰেক্টিছ কৰি পেলাই গান গাম তেনেকুৱা নহয় ভালদৰে যেতিয়ালৈকে আপুনি এখন স্কুলত নাযায় ভালদৰে গুৰুৰ পৰা শিক্ষা গ্ৰহণ নকৰে গুৰুৰ আশীৰ্বাদ নাথাকে তেতিয়ালৈকে কিবা এটা আধৰুৱা হৈ থাকে সকলো থাকিও যেন কিবা এটা আধৰুৱা বা নিজৰ মাজৰ সেই কনফিডেঞ্চটো নাহে যে আপুনি এতিয়া সকলোবোৰ জানে গানৰ বিষয়ে গতিকে মই ভাবোঁ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আৰু তেওঁলোকৰ বিষয়ে ক'ব কথা কৈছে মোৰ শিক্ষকৰ বিষয়ে মই কৈছোৱে আগতেই যে মোৰ শিক্ষক হিচাপে যদি মই ধৰিবলগীয় হয় তেতিয়াহ'লে মোৰ গুৰু হৈছে মোৰ জেঠাই জেঠাই এগৰাকী ভাল সংগীত শিল্পী আগতেই কৈছোঁ গুৱাহাটীত থাকে তেখেতে আৰু দুখনকৈ স্কুল আছে আৰু কেইদিনমান আগতেই তেওঁ নৰ্থ ইষ্টৰ এটা এৱৰ্ডো পাইছে বেষ্ট ছিংগীং টিছাৰ হিচাপে মোৰ একদম বন্ধুৰ নিচিনা মই তেওঁৰ পৰা সকলোবোৰ শিকিব পাৰোঁ মই ফোনতে আগতে মই প্ৰথম অৱস্থাত মই ক ফোন কৰোঁ আৰু কওঁ কি এনেকে গান এটা মোৰ স্কুলত গাব লাগে স্কুলত থকাৰ সময়ত ছ' ধুনীয়াকে মোক প্ৰেক প্ৰেক্টিছ কৰাই দিয়ে ছ' তেনেকুৱাই আছিল আৰু মই তেনেকেই গান শিকি পেলাই এতিয়া বৰ্তমান গান গাওঁ কলেজত হওঁক আৰু য'ত ক'ৰবাত যদি তেনেকে প্ৰতিযোগীতা হয় কিন্তু সেই হাই লেভেলটো নাপালোগৈ পালোঁ হয় ছাগে মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে পালোঁ হয় যদি মই এটা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলোঁ হয় গতিকে মই সকলোকে অনুৰোধ জনাম যে সকলোৱে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰক সংগীতৰ প্ৰতি যাৰ ৰাপ আছে এজন গুৰু ওপ ওচৰত নিজকে অৰ্পণ কৰি দিয়ক যাতে তেওঁ গুৰুজনৰ পৰা যিমান সংগীতৰ ভিতৰৰ কথা আছে গোটেইখিনি আয়ত্ত্ব কৰিব পাৰে